আমাৰ ওচৰৰ কলেজত থকা পাঠ্যক্ৰমসমূহৰ কথা যদি আমি ক'বলৈ যাওঁ তেনেহ'লে আমাৰ কলেজসমূহত প্ৰায় সকলোবোৰ পাঠ্যক্ৰমেই উপলব্ধ কলা বিজ্ঞান শাখাৰ লগতে বাণিজ্য শাখাৰ পাঠ্যক্ৰমো উপলব্ধ প্ৰায় সকলোবোৰ বিষয়তে মেজৰ লোৱাৰো সুবিধা আছে তাৰ উপৰিও ফুড প্ৰচেছিঙৰ ভকেচনেল পাঠ্যক্ৰমৰো উপলব্ধ টেক্সটাইলৰ বাবেও ভকেচনেল পাঠ্যক্ৰম উপলব্ধ ইয়াৰ উপৰিও কম্পিউটাৰ চায়েন্স বিভিন্ন ধৰণৰ স্কিল বেছড কৰ্ছ কৰাৰো সুবিধা আছে ডিজাইনিঙৰ পাঠ্যক্ৰমো উপলব্ধ এতিয়া অলপতে আমাৰ মাধৱদেৱ কলেজক বিশ্ববিদ্যালয়ৰ মৰ্যদা প্ৰদান কৰা হয় তাৰ উপৰিও উত্তৰ লখিমপুৰ মহাবিদ্যালয়ক স্বায়ত্তশাসন দিয়া হয় আৰু দুয়োখন মহাবিদ্যালয়তে উচ্চ শিক্ষা গ্ৰহণৰ যথেষ্ট সুবিধা আছে এম ফিল পি এইছ ডি কৰাৰো সুবিধা আছে তাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে